অঁ আপুনি শিৱসাগৰত লাগিছে নি বাৰু অঁ মই মানে শিৱসাগৰ যাম বুলি ভাবিছিলোঁ অকণমান তাৰ বিষয়ে কৈ দিবচোন

অঁ অঁ অঁ অঁ অঁ ৰংঘৰ এটা আছিলে নহয় সেইটো বিষয়ে অকণমান কৈ দিয়ক অঁ

সুৰংগটোৰ বিষয়ে অকণ কৈ দিব অঁ আৰু কি কি আছে অঁ ৰংঘৰত বিহু মেলা পাতে ন বিহু মেলা বিষয়ে আমাক কৈ দিব ৰংঘৰত পাতে যে অঁ হ'ব দিয়ক